হেল্ল' অঁ দাদা মোক এখন টেক্সি লাগিছিল মই মৰিগাঁৱৰ পৰা গৈ আছোঁ গুৱাহাটী পাম এতিয়া মোক আপুনি দ্বীপৰ বিলখন অলপ ছাৰ্ভে কৰাব লাগিব হয় হয় হয় কিবা এটা প্ৰজেক্টৰ কাৰণে আহিছোঁ মই বাকী নতুন চিনি নাপাওঁ যে গতিকে আপুনি গোটেইখিনি হেল্প কৰি ঘূৰাব লাগিব এচিষ্টেণ্ট এজন আছে মোৰ লগত দুজন আমি মই আজি দিনটো ঘূৰিম দিনটো ঘূৰি পেলাই আপুনি মোক এখন ল'জ ঠিক কৰি দিব লাগিব ল'জত থাকি মই আপোনাৰ অহাকালি ৰাতিপুৱা মই আপোনাক ৰিলিজ কৰি দিম অহাকালি ৰাতিপুৱা দহটা এঘাৰটা এনেকুৱা সময়ত

ভাড়াটো কওকচোন কিমান লাগিব আপোনাক দুদিনত ন ছয় মানত নোৱাৰিব আচ্ছ অঁ আৰু ল'জৰ খৰচটো এক্সট্ৰা হ'ব

দিয়ক হ'ব দিয়ক আপুনি ছয় অলপ বেছি ল'ব মোক মই পালোৱে কিন্তু আপোনাৰ ওচৰ মই লাগিব

মই মৰিগাঁৱৰ পৰা আহিম তো মই এটা কাম কৰক আপুনি এটা কাম কৰক আপুনি হেৰিলৈ আহক গড়চুকলৈ আহক আপুনি ক'ত আছে এতিয়া অঁ আহক আপুনি গড়চুক পো মোটামটি পোন্ধৰ বিশ মিনিটত পাই যাব হা ময়ো ধৰক সিমান মান অঁ ময়ো সেই পাঁচ দহ মিনিটত পামেই আৰু এতিয়া আমি হেৰিত লগ হ'ম দিয়ক গড়চুকত লগ হ'ম অঁ অঁ ঠিক আছে গড়চুকত লগ হোৱা